পশুপালনৰ ক্ষেত্ৰত কৃষকসকলে বিভিন্ন ধৰণৰ সমস্যাসমূহ হৈছে এইয়ে যে মুকলি পথাৰত যেতিয়া গৰু ছাগলী এৰাল দিয়া হয় তেতিয়া কুকুৰে কামুৰিলে গৰু ছাগলীসমূহ বিভিন্ন ৰোগ হয় মৰি যোৱাৰ সম্ভাৱনা থাকে যদিহে সিহঁতক সময়মতে ঔষধ দিয়া নহয় ইয়াৰ বাবে আমি আমাৰ গৰু ঘাঁহনি ব্যৱহাৰ কৰিব দিব পাৰোঁ আমাৰ ঘৰত থকা গৰু ছাগলীসমূহৰ মই নিজেই ৰাতিপুৱা আৰু গধূলি ঘাঁহ কাটি আনি খাবলৈ দিওঁ আন আন এটা সমস্যা হৈছে যে বিভিন্ন ঋতু অনুযায়ী গৰু ছাগলীসমূহৰ বেমাৰ আহে যাৰবাবে আমি সিহঁতক সঠিকভাৱে চিকিৎসা কৰিলে সিহঁতি মৃত্যুৰ মুখৰ পৰা মৃত্যুমুখৰ পৰিব পাৰে চিকিৎসা নকৰিলে মৃত্যুমুখত পৰিব পাৰে এনে সমস্যাৰ পৰা হাত সাৰিবলৈ সিহঁতক পশু চিকিৎসালয় পশু চিকিৎসকৰ দ্বাৰা ভালদৰে চিকিৎসা কৰাব লাগে আন আন এটা সমস্যা যে গৰু ছাগলী গৰু ছাগলীসমূহৰ ওকণি হয় যাৰ বাবে সিহঁতৰ বাঢ়িব নোৱাৰে সিহঁতৰ সিহঁতে বাঢ়িব নোৱাৰে তাৰ তাৰ পৰা হাত সাৰিবলৈ আমি ডক্তৰৰ পৰামৰ্শ লোৱা উচিত এনেধৰণৰ বিভিন্ন সমস্যাসমূহৰ ভিতৰত আৰু এটা সমস্যা হৈছে যে গৰু ছাগলীসমূহৰ চৰ্দি জ্বৰ আদি বেমাৰ হয় ইয়াৰ বাবে আমি পশু চিকিৎসকসকলৰ পৰা সহায় লোৱা উচিত আৰু বিভিন্ন আৰু বিভিন্ন সমস্যা আছে মই ক'ৰবালৈ গ'লে আমাৰ ঘৰৰ জীৱ জন্তুসমূহ লালন পালন আমাৰ ওচৰৰে ভাগিনজনীয়ে কৰে তাই গধূলি ৰাতিপুৱা গধূলি তায়ে বান্ধে মই যদি ক'ৰবাত যোৱা হয় তেতিয়া তাইকে দায়িত্ব দি থৈ যাব লগা হয় এতিয়া জন্তুৰ ক্ষেত্ৰত জন্তুৰ ক্ষেত্ৰত আমাৰ ইয়াত পশু চিকিৎসালয় নাই সেই যাৰ বাবে সিহঁতৰ বেমাৰ আজাৰ হ'লে আমাৰ চিকিৎসাৰ ক্ষেত্ৰত অসুবিধা হয় যি যাৰ কাৰণে আমাৰ জীৱ জন্তুবোৰ মৃত্যুমুখত পৰে বহুত দূৰৰ পৰা সেই পশু চিকিৎসাৰ বাবে আহিব লগা হয় সেইবাবে আমাৰ আমাৰ গৰু ছাগলীসমূহ মৃত্যুমুখত পৰিছে হাঁহ কুকুৰাবোৰ বেমাৰ হৈছে সেয়েহে সেইবোৰ পৰিস্থিতি আমি সন্মুখীন হ'ব লগা হৈছে